মানুহে ভ্ৰমণৰ বাবে পচন্দ কৰা মোৰ অঞ্চলৰ ঠাইসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ স্থানসমূহ হৈছে চৰাইদেউৰ মৈদাম বকতাৰ বাখৰ বেঙেনা গছ আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত দিৰৈ নদীৰ কাষৰ বগৰী চাপৰি অঞ্চলটো পৰ্যটনৰ বাবে খুবেই এক প্ৰয়োজনীয় আকৰ্ষণীয় স্থান হিচাপে বৰ্তমান আমাৰ ইয়াতে পৰিগ পৰিগণিত হৈছে আৰু এই ঠাইসমূহৰ বিশেষত্ব কি কেইটা বা বিশেষত্বসমূহ হৈছে যে চৰাইদেউ মৈদামৰ বিশেষত্ব বুলি ক'লে আহোমৰ চিনাকী এই চিনাকীৰ প্ৰথম আহিলা বা চিনাকীৰ আহোম জনজাতিৰ প্ৰথম পৰিচয় আমি চৰাইদেউ মৈদামৰ জৰিয়তে অমি দিব পাৰোঁ যিহেতু আহোম স্বৰ্গদেউ চাউলুং চুকাফাই বাৰশ আঠাইশ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ আহি আহি টিপামত অসমত প্ৰথম অস্থায়ী ৰাজধানী স্থাপন কৰা লগতে চৰাইদেউ অসমৰ প্ৰথম স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু যিহেতু চৰাইদেউ হৈছে আহোমৰ প্ৰথম স্থায়ী ৰাজধানী আৰু ইয়ে সমগ্ৰ বিশ্বত আহোমৰ প্ৰথম চিনাকী বা আহোমৰ প্ৰথম পৰিচয় যে চৰাইদেউৰ যোগেদিয়ে হৈছে এই ই যিয়ে ই এই এই অঞ্চ এই নামৰ অঞ্চলটোৱে ই আহোমৰ এই জনজাতিটোক বিশেষভাৱে প্ৰতিনধি প্ৰতিনিধিত্ব কৰিছে আৰু লগতে আহোমৰ পূৰ্ব যি আদি ৰজা মহাৰজাসকলৰ যিহেতু মৃতস্থান হৈছে চৰাইদেউ মৈদাম যিহেতু আহোমৰ মানুহ ব্য়ক্তি আহোমৰ তেওঁ পূৰ্বতে ৰজাসকলৰ মৃত্যুৰ পিছতহে তেওঁলোকক তেওঁলোকক মুখাগ্নি কৰোৱা হোৱা নাছিল তেওঁলোকক সেই তেওঁলোকৰ পৰম্পৰাৰ পৰম্পৰা অটুট ৰাখিব পৰম্পৰাৰ বাহাল ৰাখি তেওঁলোকক তেওঁলোকক তেওঁলোকক মাটিতে পুতি ৰাখিছিল আৰু যাৰ যোগেদি মৈদামসমূহ প্ৰতিষ্ঠা হৈছিলে আৰু ইয়ে চৰাইদেউ মৈদামৰ এক বিশেষ বিশেষত্ব যিয়ে আজিৰ পৰা পাঁচশ বছৰ পুৰণি ঐতিহ্য় তথা পৰম্পৰা ই ই গোটেই বহন কৰি আহি আছে বা পাঁচশ বছৰ ইতিহাসত বৰ্তমান সময়তো চৰাইদেউ মৈদামে বৰ্তমানো সমগ্ৰ বিশ্ববাসীক পৰিচয় কৰাই দিছে আৰু লগতে বাখৰ বেঙেনা এক এনেকুৱা এবিধ বিশেষ গুণ থকা গছ এই গছবিধ আজিৰ পৰা প্ৰায় শ শ বছৰ প্ৰায় তিনি চাৰিশ বছৰ চাৰি পাঁচশ বছৰ আগৰ আগতেই এই গছজোপা ৰুপন কৰা হৈছিল আৰু এই গছজোপাই এই গছজোপা আজিও সেই একে অৱস্থাত একে ঠাইতে আজিও জীৱিত আকাৰে জীৱিত অৱস্থাত আছে আৰু এই গছজোপাৰ বিশেষত্ব এইকাৰণেই এই গছজোপাৰ গছজোপাৰ দ গছজোপাৰ দৰে একে প্ৰজাতিৰ গছ দ্বিতীয় এজোপা গ একে প্ৰজাতিৰ দ্বিতীয় এজোপা গছ বৰ্তমান সময়ত বিশ্বতে দেখিবলৈ পোৱা নাযায় আৰু এনে ধৰণৰ এক প্ৰজাতিৰ বাখৰ বেঙেনা গছ সমগ্ৰ পৃথিৱীতে বিৰল ই কেৱল অসমৰ চৰাইদেউ মোৰ গৃহজিলা চৰাইদেউ জিলাৰ অন্তৰ্গত বকতা অঞ্চলতে দেখিবলৈ পোৱা যায় আৰু লগতে বগৰী চাপৰি অঞ্চল দিৰৈ নদীৰ এক দাঁতিকাষৰীয়া অঞ্চল নৈ অঞ্চলতে ই বগৰী চাপৰি অঞ্চলটোত এই কাৰণেই জনপ্ৰিয় কিয়নো এই অন এই দিৰৈ নৈৰ এই মুকলি ঠাইডোখৰত প্ৰায় শ শজোপা বগৰী গছ দেখিবলৈ পোৱা যায় আৰু লগতে প্ৰাকৃতিক সৌন্দৰ্য্য সুষমা উপভোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে পৰ্যটকে শীতকালীন বন্ধত বা বা নতুন বছৰ ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বনভোজকাৰী দল হিচাপে প্ৰাকৃতিক সৌন্দৰ্য্য উপ উপভোগ কৰিবলে এই অঞ্চললৈ সঘনে অহা দেখিবলৈ পোৱা যায় আৰু ইয়ে মোৰ গৃহজিলা চৰাইদেউৰ ঐতিহ্য়পূৰ্ণ স্থানসমূহ আৰু ইয়ে মোৰ জিলাক প্ৰতিনিধিত্ব কৰিছে